হেল্ল' হেল্ল' দত্তনী হয়নে অঁ তোমালোকৰ এতিয়া মোৰ হেৰি বাৰীত শাক পাচলি লগাই থোৱা আছে নাই বাৰু অঁ মোক মানে শাক পাচলি অলপ লাগিছিলে জিকা বেঙেনা আৰু কেৰেলা চেৰেলা আছে যদি লাগিছিলে কবি এইবিলাকৰ কেজি কিমানকৈ বাৰু আৰু জিকা অঁ অঁ মই কুইন্টেলত আনিম নহয় কিবা এটা ডিচকাউন্ট দিব নেকি বাৰু অঁ ঠিক আছে ঠিক আছে মোক এইকেইদিনত লাগিছিলে বাৰু অঁ কাইলৈ আনিব পাৰিম নহয় অঁ এইয়া সৰু সুৰাকৈ এখন বিয়া পাতিছোঁ বিয়া এখন আছিলে মানে তাত লাগিছিলে অঁ আৰু কি কি আছে বাৰু অঁ অঁ অঁ হ'ব তেতিয়াহ'লে মই মানুহ পঠিয়াই দিম বাৰু দেই আনিবলৈ অঁ মই পঠিয়াই দিম বাৰু